মই মই নিজকে স্বাস্থ্যবান কৰি ৰাখিবলৈ দৌৰা জগিং কৰা ইত্যাদি বহুত বহুত কিবাকিবি কৰি থাকোঁ মই সৰুৰ পৰা চুইমিঙত আছিলোঁ চুইমিং শিকিছিলোঁ তাৰ বাবে মই এতিয়া মই যথেষ্ট ফিট বা মোক খোৱা লোৱাখিনি যথেষ্ট গুৰুত্ব দিওঁ খোৱা লোৱাখিনি সদায় ভালকৈ ৰাখোঁ বা ৱে প্ৰ'টিনেই হওক বা কিবা লাগিলে মই আৰু মই এক্সট্ৰাকৈ এড কৰি লওঁ ধৰক যিটো কেতিয়াবা ধৰক কিছুমান খাদ্যত নাপালে এনেকৈ ৱে প্ৰ'টিন বা এইখিনিৰ পৰা ল'বলৈ হেৰি কৰোঁ আৰু মই গধুলিকৈ সদায় জিম যাওঁ তাৰ বাবে মোৰ সেইটো ডিচিপ্লিনটো আছে সদায়ৰ কাম সদায় কৰা তাৰ বাহিৰেও ৰুমতে ধৰক এক্সেচাইজ কৰি থাকোঁ বা এনেকৈ